অসম চৰকাৰৰ ফালৰ পৰা আমাৰ অঞ্চলত কোনো ধৰণৰ শৌচাগাৰ নিৰ্মাণ কৰা হোৱা নাই তথাপিতো আমাৰ অঞ্চলৰ মানুহবিলাক সচেতনৰ সচেতন হোৱাৰ কাৰণে তেওঁলোকে ঘৰে ঘৰে নিজাববীয়াকৈ শৌচাগাৰ নিৰ্মাণ কৰি লৈছে তেওঁলোকে কেতিয়াও মল মূত্ৰ আদি বাহিৰত নকৰে গতিকে ৰাজহুৱা শৌচাগাৰ নহ'লেও আমাৰ অঞ্চল এক আমাৰ অঞ্চলত একো অসুবিধা হোৱা নাই